অঁ মেম বাইদেউ

অঁ দোকান খুলিছে নাই অঁ এই খাহী মাংস লাগিছিলে মোক সেইদিনাখন লৈ গৈছিলোঁ মাংসটো খাই ভাল লাগিল আকৌ লাগিছিলে মানে মোক মাংস মাংস চ'দা চ'দা দিয়া আছে নেকি চ'দাপানী দিয়া নাই অঁ তেতিয়াহ'লে ই কৰিবাচোন মোক এতিয়া বৰ্তমান এক কেজি দিব তাৰপিছত মোৰ মানে দাদাৰ ছোৱালীৰ বিয়া আছে মাৰ্চত আৰু আপুনি বিছ কেজিমান দিব পাৰিব নেকি এতিয়া এনেই মাংসৰ কেজি কেনেকৈ দি আছে

অঁ তেতিয়াহ'লে চাৰে ছশকৈ দিব নাই

ব্ৰইলাৰটো কেনেকৈ ব্ৰইলাৰ ব্ৰইলাৰটো কেনেকৈ দি আছে অঁ অকণ কমাব আৰু অঁ বিয়ালৈ ব্ৰইলাৰো লাগে মানে বিয়ালৈ ব্ৰইলাৰো লাগে দহ কেজিমান অঁ মাৰ্চৰ চাৰি তাৰিখ বিয়া অঁ দুদিনৰ আগত খবৰ দিম এতিয়াই জনাই থৈছোঁ আৰু অঁ হেৰি নহয় আপুনি যে মাংসৰ